সম্পদৰ অভাৱে মানে আমাৰ গাঁৱত আগতে আকো এনেকুৱা সম্পদৰ অভাৱ নাছিল কাৰণ সকলোৰে ঘৰত সকলোৰে শাক চবখিনি নিজে ৰুই থৈ নিজে খাইছিল সেইকাৰণে সম্পদৰ অভাৱ কোনেও গম পোৱা নাছিল এতিয়া মাটিৰ অভাৱত বয় বস্তু একো কৰিব নোৱাৰে সেইকাৰণে সকলোৰে অভাৱে দেখা দিছে অভাৱ দেখা দিলেও যিখি অলপ জেগা থাকিলেও মানুহে কিদৰে কৰিব পাৰি তাকে চিন্তা কৰি ফেলে অলপ জিকা ভেন্দি অলপ ৰোৱে কিন্তু আমাৰ অঞ্চলত ক'ভিড নাইণ্টিনত কোনো ধৰণৰ আমাৰ হেৰি হোৱা নাছিল নাটনি হোৱা নাছিল উপলব্ধ হোৱা নাছিল আমাৰ ওচৰতে আমাৰ ডাক্তৰখানা আছিল ডাক্তৰ নাৰ্ছ অপৰ্যাপ্ত পৰিমাণে দিছিল কিন্তু কোনো লোক ফিৰি যাব লগা হোৱা নাছিল একোদিন এনেকুৱা হয় পাঁচ ছহেজাৰ মানুহ আহি যায় টীকাকৰণ ইঞ্জেকশ্যনৰ কাৰণে কিন্তু কোনো ফিৰি যাব লগা নাছিল আমিও লৈছিলোঁ গোটেইকেইটাৰে হেৰি টীকা কিন্তু কিছুমান জেগাত এনেকুৱা হৈ আছিল তাত ডাক্তৰ কবিৰাজ ডাক্তৰ নাৰ্ছে বহুত হেলা কৰি কৰি নিদিয়ে সেইবা সেইবিলাকৰ মানুহে আহি ফেলে ইয়াতে আদাবাৰীত ভেক্সিন লৈছিলে হ'বনা হ'ব